হয় ওচৰৰ চহৰ বা নগৰলৈ ভ্ৰমণ কৰোতে মই কেতিয়াবা পৰিবহণ সম্পর্কে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰোঁ কাৰণ যেতিয়া আমি এখন বাছত উঠা হয় ন তেতিয়া মানে দেখা হয় যে ঠিয় হৈ মেক্সিমাম টাইমত ঠিয় হৈয়েই যাব লগা হয় ইহঁতে কয় যে ছিট আছে খালী গাড়ী আছে আহক আপোনালোকে ইয়াতে যাব পাৰিব বাট যেতিয়া আমি নামি পাওঁ নামি পাওঁগৈ ন এনেই ঠিয় হৈ গ'লেও সিমানেই পইচা ল'ব বহি গ'লেও মানে সিমানেই পইচা ল'ব এইটো এনেকুৱা নহয় ন যে ঠিয় হৈ গ'লে যে ইমান পইচা লব ঠিয় হৈ গ'লে অলপ কমাই ল'ব লাগে